মই যিটো অনলাইনত চাৰ্ট লৈছিলোঁ সেই চাৰ্টটো প্ৰথমতে মই খুব ভালেই লাগিছিল দামো অলপ কমত পাইছিলোঁ কিন্তু আমাৰ মা ধোৱা গ'ল আমাৰ ধোৱাৰ পিছতে মানে চাৰ্টটো ৰং যায় মানে কিবা হেৰি হয় কুচমুচ খাই গতিকে এতিয়া আৰু মই মানে চাৰ্টটো একেবাৰে বেয়া পাইছোঁ